অঁ ইলেক্টিচিয়ান ইলেক্টিচিয়ান দাদা হয়নে হয় মোৰ মটৰ এটা বেয়া হৈছিল মটৰটো মানে ই আপোনাৰ কেপাচিটেৰটো বদলি কৰিব লাগিব অঁ আপুনি অকণমান চাব লাগিব আৰু মোৰ বৰ্ডখনো কিবা খেলি মেলি হ'ব পাৰে বৰ্ডখনো চাব লাগিব হয় আপুনি কেতিয়া আহিব আপুনি কেতিয়া আহিব পাৰিব কেতিয়া আহিব পাৰিব আপুনি বৰ্ডখন চোৱা নাই বাৰু আপুনি আহিলে ভালকে চাই দিব বাৰু বৰ্ডখন এক্সট্ৰাকৈ লগাই থোৱা আছে আপোনাৰ কানেকচন অঁ ডিপিৰ লগত কানেকচন কৰি থোৱা আছে হ'ব তেতিয়া আপুনি মটৰ আপোনাৰ এবছৰ হ'ল আৰু

হ'ব অঁ অঁ অঁ হ'ব বাৰু হ'ব ঠিক আছে ঠিক আছে